হেল্ল' অঁ কওকচোন অঁ আছোঁ কওক

হয় হয় হয় কি জানিবলৈ বিচাৰিছিল কওক অঁ আপোনলোকে আহিব ক'ৰ পৰা সোণাৰী পৰা যাব নহ্ অঁ ঠিক আছে আপুনি বাই ৰ'ড আহিম বুলি ভাবিছে হয় বাহিৰতো আমাৰ গাড়ী আছে ট্ৰেভেল এজেঞ্চীৰ যদি আপুনি আহিব পাৰিব হয় এইটো আপোনাৰ তাত এতিয়া দুটা ধৰণৰ আছে এটা আপুনি আহিব লাগিব ইয়ালৈ এটা অহা বা সেই অহাখনতে আপোনালোকে ইয়াত ফুৰা মেলা চকা কৰা এটা বেলেগ এটা দুটা পেকেজ আছে তাৰপিছত থকা পেকেজ আৰু খোৱা বোৱা পেকেজটো অন্য ধৰণৰ আপোনালোকে কিমান দিনৰ কাৰণে আহিব কিমান ৰাতিৰ কাৰণে আহিব এদিন এদিন এটা দিন বাৰু আপোনাৰ ধৰক আঠ দি আঠ ঘণ্টা আপোনাৰ ৰাস্তা বুলি ধৰি লওক আঠ ঘণ্টা ৰাস্তা আপোনাৰ ধৰক ৰাতিপুৱা ওলালে আপোনালোকে সন্ধিয়া পাবহি হয় দুই দিন দুই ৰাতি হ'ব

বাজেট আপোনাৰ গাড়ীত ধৰি লওক আপোনালোকে এই তাৰপৰা ইয়ালৈ আহিলে পাঁচ হাজাৰমান হ'ব অঁ মানে পাৰ নহয় গাড়ীখনৰ গাড়ীখনৰ হয় গাড়ীৰ আপোনাৰ পাঁচ হাজাৰ টকাৰ ৰেট হ'ব অহা অহা যোৱা সব মিলাই আপোনাৰ চাৰে সাত হাজাৰমান হ'ব যদি একেখনতে কৰে বা ইয়াত কৰো বুলি ক'লে দছ হোজাৰ টকা পেকেজ

হয় থকা খোৱাটো আপোনাৰ পাৰ হেড হিচাপে হ'ব মানে আপোনাৰ প্ৰতিজনৰ প্ৰতিজনৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ প্ৰতিজনত আপোনাৰ ধৰক ছশ টকাৰ পৰা আৰম্ভ হয় ছশৰ পৰা আপুনি পোন্ধৰশ তিনি হাজাৰ আপুনি যিমানটোলৈকে যাব পাৰে ত' হয় হয় হয় সু সেইটো হয় নহয় নহয় সেইটো আপোনাৰ থকাটো প্লাছ খোৱাটো হ'লে মানে আপোনাৰ ধৰক সেইটো পোন্ধৰশমানৰ পৰা ষ্টাৰ্ট হ'ব এক্সট্ৰা হ'ব হয়

হয় হয় এতিয়া ধৰক আপোনালোকে ক একে বোলে খোৱা বোৱা সৈতে পেকেজটো ল'লে আপোনাৰ ধৰক পোন্ধৰশ পৰা আৰম্ভ হ'ব আৰু যদি বোলে আমি বাহিৰত খাম ইয়াত নাখাও অকল থকাতো হ'ব তেনেকৈ হ'লে আপোনাৰ ছশ টকাৰ পৰা ষ্টাৰ্ট হ'ব এজনৰ পাৰ হেড

অঁ অঁ ঠিক আছে হয় হয় ঘূৰাব ঘূৰাব আপোনাৰ মেইন মেইন যোনখিনি জেগাত আছে আপোনাৰ গোটেইখিনি ঠাই ঘূৰোৱা হ'ব আৰু ৰাতিপুৱা বিশেষকৈ ছানৰাইজৰ পৰা আৰম্ভ কৰি গোটেইখিনি দেখুুৱা হ'ব জাতিংগাৰ হয় ব্ৰেকফাষ্টটো থাকিব

হয় হম আপোনাৰ আপোনাক এজন গাইড দিয়া হ'ব আপোনালোকৰ আপোনালোকে কেইজন আহিম বুলি ভাবিছে হয় চাৰি পাঁচজন হয় অঁ চাৰি পাঁচজনত আপোনালোকৰ এখন গাড়ীত এজন গাইড দিয়া হ'ব আপ আপোনালোকৰ ঠাইবিলাক ঘূৰোৱা হ'ব বাকী খোৱা বোৱাবিলাক আপোনালোকৰ হোটেলতে পাব তাতে থকা খোৱা আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো ফ্ৰী হ'ব বাকী ব্ৰেকফাষ্ট ব্ৰেকফাষ্টটো ফ্ৰী লাঞ্চ আৰু ডিনাৰটো আপোনালোকৰ ডিনাৰটো লাঞ্চটো কৰেনে নকৰে আপোনালোকৰ কথা ডিনাৰটো কিন্তু আপোনালোকৰ কৰিব সেইটো আপোনাৰ হেৰি ভিতৰত পৰিব লাঞ্চটো আপোনালোকৰ হয়তো দিনটো ফুৰা চকা কৰিবতো লাঞ্চটো নাপাব নকৰিব পাৰে সেইকাৰণে লাঞ্চটো ধৰা নহয় ডিনাৰটো কিন্তু ৰাতি আছে পোৱা যাব পোৱা যাব হয় অঁ পাব সেইখিনি আপুনি পৰ্ক ভেজ নন ভেজ গোটেইখিনিয়ে পাব অঁ দিছে তাকে পাব হয় নিশ্চয় এইটো হয় হয় অঁ অঁ থাকিব থাকিব সকলো আপুনি পাব সেইকাৰণ তেওঁলোকে গাইড আপুনি কৰিবই তেওঁলোকে আপোনাক কেইটা বজাত কিমানলৈকে কিমানখিনি যাব পাৰি কিমান সময় ক'ত ক'ত লাগিব গোটেইখিনি আপোনালোকক বুজাই দিব আৰু আপোনালোকে সময়মতে আহি পালেই হ'ল ইয়াত প্ৰথম প্ৰথম হয় হয় অঁ ঠিক আছে অঁ ঠিক আছে